আমাৰ গাঁৱত যেনেবা ঘৰ দুৱাৰ সেৰেঙা বতাহ ভাল ইফালে ইফালে বতাহো আহে চহৰত হ'ল যিটো ঘন এইটো যিটো গাড়ী মটৰ যিটো গৰম মানুহৰ স্বাস্থ্য কিছুমান চব ভিতৰতে সোমায় থাকে আৰু ফেনৰ তলত আৰু আমিতো এদিন যাওঁ চহৰলে গৰম যিটো ইপিনে এই বজাৰ হাট কৰিব গ'লেও টাউনত যাওঁ আমি কিমান গৰম লাগে আয়ঐ দেহি এইয়া মোৰ ভাল নালাগে দেই এই গাঁৱত থকাটোৱে ভাল এইয়া কি লাভালাভ বুলি ভাবিলে নহ'ব আমি নিজৰ স্বাস্থ্যৰ কাৰণেও ভাল থাকিব লাগিব আৰু ব্যয়াম এইবোৰ কৰিবও লাগিব চাফ চিকুণতাও থাকিব লাগিব সেইকাৰণে আমি নিজৰ স্বাস্থ্যৰ কাৰণে ধুনীয়াকে আমি থাকিব পাৰোঁ সেইবোৰ সেউজীয়া পথাৰ কি ধুনীয়া বতাহ কি ধুনীয়া সেউজীয়া পথাৰ আমি ধুনীয়া দেখিছোঁ আমি থাকিও ভাল পাইছোঁ আমি চহৰত থাকি ভাল নাপাওঁ আমি এই গোন্ধ দুৰ্গন্ধ কিছুমান আমাৰ ইয়াতো তেনেকে দুৰ্গন্ধ ওলাইছে এই ব্ৰইলাৰ ফাৰ্ম এই বৰ দুৰ্গন্ধ সেইবোৰ বেমাৰী বস্তু এই য'ত ত'ত পেলাব নালাগে আৰু সেই ব্ৰইলাৰবোৰ মৰিলে গাঁত খান্দি পুতি থ'বও লাগে এই য'ত ত'ত পানীত পেলাই বহুতো নদীত পেলাই এইবোৰ কৰিলে ভাল নাপাওঁ সেইবোৰ আমাৰ বেমাৰৰ দুষিত কিছুমান গাঁৱত আছে সেইবোৰ সেইকাৰণে আমি টাউন টাউনততো নাই এই টাউন একবাৰ আমাৰ গাঁৱৰ পৰা যায় ব্ৰইলাৰ খাওঁ আজি এইবোলে এই গাহৰিকে খাওঁ এইবোৰ চব পায় টাউনত এইবোৰ খালে আমাৰ কিছুমান মানুহে নোৱাৰে খাবলে টাউনৰ মানুহে খায় এই মানুহ সকলো মিলি জুলি থাকে খাব লাগে খাব লাগে সেইবোৰ খাই মানুহে কিছুমান বেমাৰৰ ভক্তি পৰে আৰু সেইবোৰ কিছুমান ওলাই আৰু গধূলি ওলাই টাউনত যাওঁ এই আজি মাছকে খাওঁ মাছো কিমান বেমাৰ আজি কত দিনে আহিছে ঔ আমুকৰ পৰা চাপ্লাই ঔ তামুকৰ পৰা চাপ্লাই সেইবোৰ আমি খালেও কিছুমান মানুহৰ পেটৰ বেমাৰ হয় কাৰবাৰ বোলে আৰু পাথৰ হয় কাবাৰ বোলে কিডনিক বেমাৰ হয় সেইবোৰৰ কাৰণে মানুহে আমাৰ যিটো গাঁৱত যিটো পুতি থ'ব লাগে যিটো মৰি যায় সেইবোৰ পুতি থ'ব লাগে সেইবোৰ হয় কিছুমান ভাইচাৰ আহি সোমাই সেই ভাইচাৰত আমি সাৱধান হ'ব লাগে আৰু স্বাস্থ্য আমি বোলে আজি ধুনীয়াকে ঐ কুকুৰা এটা মাৰচোন ঐ আজি ধুনীয়াকে বনাওঁ খাওঁ আৰু এইবোৰ ব্ৰইলাৰৰ যিটো কিছুমানে আছে বেমাৰী হাত ভৰি নচলে সেইবোৰকো কিছুমান এতিয়া খোৱা হ'ল এই বেমাৰ হ'ল এইবোলে সেইবোৰ খাই খাই কিছুমান মানুহে বেমাৰ বেমাৰত ভোগে সেইকাৰণে আমি বোলে সকলো পুতি থ'ব লাগে সেই বেমাৰৰ বস্তুবোৰ মৰিলে এইটো ঐ নদীত পেলাই ঐ বোলে পানীত পেলাই কুকুুৰৰে খায় সেইবোৰ কাৰণে মানুহৰ বেমাৰটো পৰে সেই ব্ৰইলাৰবোৰ মৰিলে সেই মাটিত পুতি থ'ব লাগে আৰু এই পুখুৰীত বোলে আমি পুখুৰীত মাছটো পুহিছো ঐ আজি মাছকে খাওঁ আজি মাছকে খাওঁ দে দে মাৰ এই খাওঁ দে আজি এই সেইবোৰকে মাৰচোন আমি ধুনীয়াকে বনাই আমি টাউন চহৰৰ মানুহে সেইবোৰ ভাল বস্তু খাই নাপায় সেই বেমাৰী বস্তুবোৰহে খায় সেই বেমাৰী বস্তুবোৰ খালে মানুহে বেমাৰ হ'বই সেইবোৰ খাই লৈ আমি আমাৰ গাঁৱৰ মানুহ কিছুমান তেনেকুৱা আনে খায় খাই পেলাই আৰু কি কৰিব সেইবোৰ খালে মানুহে বেমাৰ হয় বেমাৰত পৰে সেইকাৰণে এয়া বাঁহৰ তলত চাং পাতি ধুনীয়াকে বতাহটো লৈ সেই আৰামত আছে সেইবোৰে আমি গাঁৱত আমি ধুনীয়া চলি থাকিব পাৰোঁ